হয় মোৰ ওচৰত বিভিন্ন ধৰণৰ স্থান আছে য'ত আমি পৰিয়ালৰ লোকে বন্ধৰ দিনত গৈ চাওঁগৈ আমাৰ ওচৰতে আছে আউনীআটী সত্ৰৰ তাত পালনাম হয় আমি বন্ধ দিনত গৈ আমাৰ পৰিয়ালৰ সৈতে তাত পালনাম চাওঁগৈ তাত ভাওনা পাতে সাতদিনকৈ এনেধৰণে বিভিন্ন ওচৰৰে পাঁজৰে আছে আমাৰ ওচৰতে থকা এখন মুখা শিল্প বিখ্যাত মুখা শিল্প স্থান হ'ল শ্ৰী শ্ৰী চামগুৰি সত্ৰত তালৈ আমাৰ বয়সস্থ মামাহঁত আৰু বয়সস্থ লোক আহিলে লৈ যাওঁ তাত কৰ্মশালা চলি থাকে আমি এবাৰ গৈয়ো তাত পৰিয়ালৰ লোক গৈয়ো কৰ্মশালাত শিকিছোঁগৈ মুখা কেনেকৈ বনায় তাত শিকাইছে বাঁহ বেতৰ জৰিয়তে মুখা বনোৱা হয় তাৰপিছত আৰু আমাৰ ওচৰতে এখন ধুনীয়া স্থান আছে য'ত আমি পিকনিক খাবলৈ যাওঁ লগৰীকেইটাৰ সৈতে তাত ক'বই নালাগে ঘূৰি ইমান ধুনীয়া লাগে বতাহ মাৰি থাকে ধুনীয়া ঠাই সেইখন আৰু আমাৰ ওচৰতে থকা স্থানত ৰাস পাতে এই ৰাস আমাৰ মাজুলীতে ৰাস চাবলৈ যাওঁ ৰাস চাবলৈ গৈ ইমান ভিৰ হয় তাত চাবই নোৱাৰি আৰু তাত ইমান ধুনীয়া ৰাস পাতে ধুনীয়া ধুনীয়া মুখাৰ জৰিয়তে তাত অভিনয় কৰে ডাঙৰ ডাঙৰ মুখা ওলায় বগলী অঘাসুৰ বহুত মুখা ওলায় ডাঙৰ ডাঙৰ একদম সঁচাসঁচি যেন লাগে আৰু এবাৰ আমাৰ কাষৰ দাদাজনে এখন নতুন গাড়ী ল'লে তেওঁ ক'লে বৈ আমি যাওঁ অৰুণাচললৈ তেওঁ ক'লে পইচাও লগত লৈ ল'বি পিছত আমি গৈ তালৈ গ'লোঁ ধুনীয়া ঠাই তাত গৈ ঘূৰিছোঁ পিছত তেওঁ ধেমালিহে কৰিছিলে বাৰু আমাক কৈছে তহঁতে পইচা দিব নালাগে মই চব খৰচ দিম এনেদৰে ঘূৰিছোঁ ফুৰিছোঁ তাত এদিন থাকিছোঁ থাকি ৰাতিপুৱা সময়ত তাত ধুনীয়া বতাহ মাৰে ঠাণ্ডা ঠাই খানা চানা খাই ঘূৰি ফুৰি চব চাইছোঁ তাৰপিছত পিছদিনাখিনি ঘৰত আহিছোঁ ঘৰত আহি লগৰবোৰে সুধিছে আৰু ক'ত গৈছিলি সেন তেনে আকৌ কেইজনমানৰ লগত যোৱা কথা আছে এইবাৰ চাগৈ আমি যাম এইবাৰ আমি যাম চাগৈ অৰুণাচল নাযাওঁ এবাৰ গৈ আহিছোঁহে এইবাৰ শ্বিলং যাম বুলি আমি ভাবিছোঁ শ্বিলংলৈ গৈ পেলাই আমি অলপ ফূৰ্তি কৰিম তাত গৈ থাকিম মেলিম এনেদৰে আৰু লগৰকেইটাৰ লগত বা আলোচনা কৰিছোঁ যাওঁ তহঁত ওলাবি গোটেইকেইটা যাম মোৰ লগত জিণটু আছে অনুৰাগ আছে গোটেইকেইটা লগত যাম মেলিম এনেদৰে ফুৰিম আৰু